ফেডাৰেলিজিম হৈছে এনে এক ৰাজনৈতিক ব্যৱস্থা য'ত ক্ষমতা কেন্দ্ৰীয় চৰকাৰ আৰু আঞ্চলিক চৰকাৰৰ মাজত বিভক্ত আৰু ভাগ কৰা হয় কেন্দ্ৰীয় আৰু আঞ্চলিক চৰকাৰ উভয়ৰে নিৰ্দিষ্ট ক্ষেত্ৰৰ ওপৰত কীৰ্তিত্ব থাকে প্ৰতিটো স্তৰে নিজৰ অধিকাৰ ক্ষেত্ৰত স্বতন্ত্ৰতাভাৱে কাম কৰে ফেডাৰেল ব্যৱস্থাসমূহ সাধাৰণতে সংবিধানত সন্নি সন্নিৱিষ্ট কৰা হয় য'ত চৰকাৰৰ দুটা স্তৰৰ মাজত ক্ষমতাৰ বিতৰণৰ ৰূপৰেখা দাঙি ধৰা হয় কেন্দ্ৰীয় চৰকাৰ সাধাৰণতে নিৰ্দিষ্ট গণনা কৰা ক্ষমতা থাকে যেনে প্ৰতি প্ৰতিৰক্ষা বিদেশীক নীতি আনহাতে আঞ্চলিক চৰকাৰৰ স্থায়ী বিষয় যেনে শিক্ষা স্বাস্থ্যসেৱা সেইবোৰ চম্ভালে

আঞ্চলিক চৰকাৰসমূহে প্ৰায়ে কেন্দ্ৰীয় চৰকাৰৰ প্ৰস্তাৱভাৱে প্ৰদান নকৰা সকলো ক্ষমতা ধৰি ৰাখে যাৰ ফলত স্থানীয় স্বাস্থ্য শাসন নিশ্চিত হয় বহুতো ফেডাৰেল ব্যৱস্থাত যেনে আমেৰিকাত ফেডাৰেল আৰু ৰাজ্যিক আইনসমূহৰ মাজত সংঘাটৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ আইন সৰ্বোচ্চ চৰকাৰৰ দুয়োটা স্তৰে কিছুমান বিশেষ ক্ষেত্ৰত দায়িত্বভাগ কৰিব পাৰে যেনে কৰ যেনে কৰ আইন প্ৰয়োগ আৰু আন্তঃগাঁথনি এইবোৰ ফেডাৰেলিজমে বিকেন্দ্ৰীকৰণক প্ৰসাৰিত কৰে আঞ্চলিক চৰকাৰসমূহক আকৰ্ষণ কৰে কেন্দ্ৰীয় চৰকাৰৰ পইচাসমূহ আমি বেছিভাগ ডিফেঞ্চ আৰু ডিফেন্স আৰু ফৰেইন ষ্টাডিজৰ ফালে লওঁ আৰু ৰাজ্যিক চৰকাৰ বোলে মোৰ আপোনাৰ শিক্ষা দীক্ষা আৰু স্বাস্থ্যসেৱা এইবোৰত পইচা বেছিকৈ লগায় এইখিনিয়ে